গাঁৱত কিতাপ পঢ়াৰ পৰিৱেশটো ভালো আছে বেয়াও আছে মই প্ৰথমতে বেয়া দিশ কেইটাই কৈছোঁ ল'ৰাই পঢ়াৰ সময়ত কিছুমান পৰিয়ালত দেখোঁ মদ পানী খাই হুলস্থুল কৰে ঘৰত আলহী অতিথিও বেছি হয় এইবিলাক হৈছে বেয়া দিশ তাৰ বাদেও আৰু এটা বেয়া দুটামান বেয়া দিশ হৈছে গাঁৱত বিজুলী বাতিৰ বৰ মানে দিগদাৰ হয় কাৰণ এই আহে এই যায় আৰু কি হয় যাতায়াতৰ অসুবিধাৰ বাবে কি হয় কেতিয়াবা গাঁৱত যদি ভাল দোকান এখন কিতাপৰ দোকান হওক এখন নাপায় কলমৰ দোকান হওক কি হয় তেতিয়া কি কৰিব লাগে গাড়ী চাৰি এবাৰ বাছত গৈ হ'লেও কেইটকামান পইচা খৰচ কৰি হ'লেও টাউনত গৈ এখন কিতাপ বিচাৰি আনিব লাগে সেই কিতাপখন বিচাৰি আনিবলৈ যাওঁতে হয়তো দুই তিনিদিন সময় গুচি যায় সেয়াও এটা মানে গাঁৱত কিতাপ পঢ়াৰ অকণমান দিশটো বেয়া বৰ্তমান অলপ অলপ উন্নত হৈছে আৰু নোহোৱাও নহয় কিন্তু ভাল ক্ষেত্ৰত ক'বলৈ গ'লে মই দেখিছোঁ প্ৰত্যেক গাঁৱত চৰকাৰে এখনকৈ এল পি হওক বা এম ই হওক হাই স্কুল হওক গাঁও স্কুল আছেই আকৌ কি হয় এই ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণৰ কাৰণে চৰকাৰে কি কৰিছে এটা মধ্যাহ্ন ভোজন মানে দুপৰীয়া ছাত্ৰ ছাত্ৰীসকলক ভাত খাবলৈ দিছে এই এসাঁজ ভাতো ৰেহাই হৈছে কিন্তু কেতিয়াবা হয়তো কোনোবা এজন ছাত্ৰই ভাত পানী নোখোৱাকৈ যদি স্কুললৈ যাবলগীয়া আছে কিন্তু তেওঁ পেটৰ ভোকটো সেই দুপৰীয়া স্কুলৰ সাজতে খায় ৰেহাই কৰিছে বা খাইছে পেটটো পোৰাইছে এইবিলাক অলপ ভাল যদিও ভাল মানে আৰু ধৰি লওক বহুত ভালো বুলি ক'ব নোৱাৰি আকৌ কি হৈছে গাঁৱৰ পৰিৱেশত প্ৰায়বোৰ ল'ৰা ছোৱালী কি হয় অলপ আচৰণটো যেনেকৈ হ'লেও সৎ হয়েই মানুহ দেখিলে নমস্কাৰ কৰা বা মাষ্টৰ মাষ্টৰনীক দেখিলেও নমস্কাৰ কৰা চাইকেলৰ পৰা নমা নামি সম্ভাষণ জনোৱা এইবিলাক প্ৰায় গাঁৱৰ পৰিৱেশত পোৱা যায় মই সেইকাৰণে কি কয় কি ভাবোঁ গাঁৱৰ পঢ়াৰ পৰিৱেশটো ভাল বেয়া দুয়োটা দিশে আছে তাকে যদি অভিভাৱকে চালি জাৰি চাই বেয়াটো আঁতৰাই ভালটো যদি লৈ নিজৰ ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাব পাৰে তেতিয়াহ'লেতো বহুত ভাল কথা কিন্তু তাতে যদিহে কেনেবাকৈ কেৰুণ লাগি আগুৱাই লৈ যাব নোৱাৰে তেতিয়া কিন্তু হয়তো সেই ছাত্ৰজনে অসৎ আচৰণ কৰিবলৈ বাধ্য হ'ব কাৰণ তেওঁ স্কুললৈ যাব নাযায় যেতিয়া তেওঁ স্কুলৰ সময়টো কিবা এটা অ'ত কিবা এটা ত'ত কিবা এটা কৰোঁতে কৰোঁতে হয়তো এদিন তেওঁ বেয়া ক্ষেত্ৰতো আগবাঢ়ি যাব সেইকাৰণে গাঁৱৰ পঢ়া পৰিৱেশত ভাল বেয়া দুয়োটা দিশে পোৱা যায়